বৰ্তমান যুগত আমি ডিজিটেল মিডিয়াৰ ব্যৱহাৰ কৰিবলৈ লৈছোঁ হওক কিয়নো যিহেতু আমি শিল্পকৰ্মৰ লগত জড়িত মানুহ মুখা শিল শিল্পী সেই মুখা শিল্পক প্ৰসাৰ আৰু প্ৰচাৰ আগতে ইমান নাছিল কিন্তু ডিজিটেল মিডিয়া হোৱাৰ পিছত আমি সেই ডিজিটেল মিডিয়াৰ যোগেদি আমি আমাৰ এই শিল্পকৰ্মক আমি আগুৱাই নিব পাৰিছোঁ দেশ বিদেশে মানুহ দেশ বিদেশৰ মানুহে এই আমাৰ শিল্পখিনিক দেখিবলৈ পাইছে ডিজিটেল মিডিয়াৰ জৰিয়তে আগতে সত্ৰসমূহত মুখা আছিল বুলি জানে আগত কিন্তু কিন্তু কেনেকৈ বনায় সেই বিষয়ে তেওঁলোকে ইমান নাজানিছিল দেশ বিদেশৰ মানুহ যিহেতু সদায় আহিব নোৱাৰে সেইবাবে ইয়াত মাজুলীত আহি সেই শিল্পসমূহ তেওঁলোকে সদায় নিৰীক্ষণ কৰিব নোৱাৰে বা চাব নোৱাৰে সেই গতিকে ডিজিটেল মিডিয়াটোৱেই এনেকুৱা এটা বস্তু যি নেকি দেশ বিদেশৰ লগত সংযোগ ৰাখিব পাৰে যি যি ডিজিটেল মিডিয়াৰ জৰিয়তে তেওঁলোকে আমাৰ শিল্পসমূহৰ বিষয়ে বিভিন্ন মানে ভাল ধৰণে তেওঁলোকে অধ্যয়ন কৰিব পাৰে এতিয়া তাৰ লগতে আমি যিহেতু মুখা শিল্পৰ লগত জড়িত মই মুখাৰ কথাই ক'ব খুজিছোঁ মুখা প্ৰথম আমি বাঁহৰ কাঠিৰে নিৰ্মাণ কৰোঁ এডাল বাঁহ কাটি আনি তাক কাঠি কৰি সেই কাঠিৰ কাঠিৰপৰা এটা মুখা নিৰ্মাণ কৰা হয় মুখাৰ সজাটো নিৰ্মাণ কৰা হয় সেই সজাটো নিৰ্মাণ কৰাৰ পিছত তাৰ ওপৰত কটন কাপোৰ আৰু কুমাৰ মাটি কুমাৰ মাটি আৰু কটন কাপোৰ তাৰ ওপৰত সেই সজাটোৰ ওপৰত সান লগাই দিয়া হয় সেই কাপোৰখন যেতিয়া ৰ'দত শুকাব শুকোৱাৰ পিছত আমি তাক পুনৰ গোবৰ আৰু কুমাৰ মাটি গোবৰ আৰু কুমাৰ মাটিৰ মিশ্ৰণ এটা বনাই লৈ তাৰ ওপৰত আমি গোবৰ আৰু কুমাৰ মাটিৰে চৰিত্ৰখিনি ৰূপায়ন কৰা হয় সেই চৰিত্ৰখিনি ৰূপায়ন কৰাৰ পিছত তাৰ ওপৰত পুনৰ কটন কাপোৰ আৰু কুমাৰ মাটি লগাই মুখাখন মসৃন কৰা হয় মসৃন কৰাৰ পিছত ভাল ধৰণে শুকাবলৈ দি তাৰ ওপৰত ৰং কৰা হয় আৰু ৰঙো আমি প্ৰাকৃতিক ৰং ব্যৱহাৰ কৰোঁ শেঙুল হাইতাল গছৰপৰা সংগ্ৰহ কৰা নীল নীল গছত পোৱা গছৰপৰা সংগ্ৰহ কৰা হয় তেনেধৰণে বগা মাটি বা ঢল মাটি সেইখিনি আমি ৰঙৰ কাৰণে ব্যৱহাৰ কৰোঁ এতিয়া কথাটো হ'ল ডিজিটেল মিডিয়াৰপৰা আমাৰ বহুতখিনি উপকাৰ উপকাৰ হৈছে বুলি আমি অনুভৱ কৰোঁ কিয়নো যেতিয়া আমি এখন সম্পূৰ্ণ মুখা বনাওঁ সেই মুখাখন আমি আমাৰ স্মৃতিৰ বাবে হওক আমি সেই ডিজিটেল মিডিয়াৰ যোগেদি আমি সংৰক্ষণ কৰি ৰাখিব পাৰোঁ বাকী আমি সেই মুখাসমূহ আমি দূৰ দূৰ দূৰ দূৰণিৰ কোনোবাই যদি সেই মুখাসমূহ আমাৰপৰা ক্ৰয় কৰিব বিচাৰে আমি ডিজিটেল মিডিয়াৰ জৰিয়তে আমি সেইসমূহ সেই মুখাসমূহৰ চৰিত্ৰসমূহ আমি তেওঁলোকলৈ প্ৰেৰণ কৰিব পাৰোঁ বৰ্তমান বৰ্তমান সময়ত বৰ্তমান সময়ত আমি দূৰ দূৰণিৰ পৰা আমালৈ তেনেধৰণে ডিজিটেল মিডিয়াৰ যোগেদি আমালৈ বহুত বহুতখিনি মানুহে আমাক অৰ্ডাৰ কৰে যে আমাক এনেকুৱা ধৰণৰ মুখা লাগে বা তেনেকুৱা ধৰণৰ মুখা লাগে আমি সেইসমূহ সেই ডিজিটেল মিডিয়াৰ জৰিয়তে আমি চাই তেওঁলোকক আমি সেই মুখাসমূহ যোগান ধৰিব পাৰোঁ ডিজিটেল মিডিয়াত যদি নাথাকিল হয় তেতিয়াহ'লে কি আমাৰ সেই শিল্পটো ইমান হয়তো আগবাঢ়ি যাব নোৱাৰিলে হয় কাৰণ আগতে ভাওনাৰ বাবে মুখা ব্যৱহাৰ আছিল অকল ভাওনাতেই মুখা ব্যৱহাৰ কৰিছিল এতিয়া বাণিজ্যিক এতিয়া বাণিজ্যিক ক্ষেত্ৰত আমি ইয়াক ব্যৱহাৰ কৰিবলৈ লৈছোঁ বৰ্তমান যুগত এটা এটা হেৰি আছে যেন এটা ট্ৰেণ্ড চলিছে যে দেখাক দেখি ইজনেও সিজনৰ ঘৰত থকা বস্তুটো নিজৰ ঘৰত সংৰক্ষণ কৰিব বিচাৰে তেনেধৰণে সেই আমাক মুখাখিনি অৰ্ডাৰ কৰে আমি অৰ্ডাৰমতে আমি মুখাখিনি নিৰ্মাণ কৰি দিওঁ আমি ভাবোঁ যে ডিজিটেল মিডিয়া আমাক বহুতখিনি শিল্পীসকলক আগবাঢ়ি যোৱাত বহুতখিনি সহায় কৰিছে কিয়নো যদি ডিজিটেল মিডিয়াটো নাথাকিল হয় তেতিয়া শিল্পীসকলে শিল্পীসকলে বনোৱা বস্তুখিনি আমি বিক্ৰী কৰিবৰ কাৰণে আমি এখন বজাৰ নাপালোঁ হয় আগতে অকল ভাওনাতে মুখা ব্যৱহাৰ আছিল বাণিজ্যিক ক্ষেত্ৰত মুখা ব্যৱহাৰ হোৱা নাছিল বৰ্তমান যুগত ডিজিটেল মিডিয়া হোৱাৰ পাছত সেই মুখাসমূহ আমি বাণিজ্যিকৰণ কৰিবলৈ তাক উলিয়াই দিব পাৰিছোঁ সেইখিনি সুবিধা আমি সেই ডিজিটেল মিডিয়াৰপৰা আমি পাইছোঁ বুলি অনুভৱ কৰিছোঁ